অঁ মই পুষ্প বৰাই কৈ আছিলোঁ এই বিশ্বনাথ চাৰিআলি আপোনাৰ এখন মানে পাট মূগা দোকান আছে বিশ্বনাথ চাৰিআলিতে ৰাঙঢালী বুলি কয় ন তাত মানে পাট মূগা এইবিলাক মানে এই ল'ৰাটো বিয়া পাতিম কাপোৰ চাব যাব লাগে কেইযোৰমান আনিব লাগে আপুনি কেনেকুৱা ৰেইঞ্জৰ আছে কওকচোন কি পাটৰ আচ্ছা আৰু মূগা অঁ আচ্ছা ধেমাজিৰ অঁ আপোনাৰ হেৰিয়ৰ শুৱালকুছিৰ হেৰিও আছে নহয় পাটৰ মূগাৰ অঁ অঁ আচ্ছা আপুনি যিখিনি যিযোৰ ক'লে মানে পাটৰ যিযোৰ কৈছিলে যে পহিলা তাৰ অলপ ৰেইঞ্জটো অলপ কমিবনে নাই নাই হ'লেও মানে বেছি হৈছে মোৰ ফালৰ পৰা মানে আমি আকৌ ঢুকি পাবগৈয়ো লাগিব নহয় চবফালে মিলাব লাগিব যে সেইকাৰণে অলপ কমাব আৰু মাত্ৰ দুশ টকা নহয় আপুনি মোক কমছে কম এহেজাৰ টকা এটা কমাব আৰু অঁ আচ্ছা ঠিকে আছে বাৰু আকৌ মূগাযোৰ অঁ অঁ অঁ ঠিকেই বাৰু আপোনাৰো কৰ্মচাৰী আছে যেতিয়া দিবই লাগিব বাৰু মিলাবই লাগিব ঠিকেই আছে মই আনিবলৈ যাম হাঁ গতিকে আপুনি অঁ আপুনিও থাকিব দেই অঁ অঁ ঠিক আছে হ'ব হ'ব হ'ব ঠিক আছে